অঁ কওকচোন

অঁ হয়

মাথাটো ঘূৰাই কেতিয়াবা মাজে মাজে বিষৰ টেবলেট নাখাওঁ কেতিয়াবা উপায় নহলে খাওঁ আৰু কেতিয়াবা

গাৰ বিষো আছে ভৰিৰ বিষ গাৰ বিষ আই নাই আলু নাখাও বেছি

নাই নাই

হয় তাকেই ঠিকে আছে দিয়ক অঁ ভাল ভাল